টিভি শ্ব'ত শ্বাৰ্ক টেংকৰ বিষয়ে মই দেখিছিলোঁ চাইছোঁ মানে তাত এনে তেওঁলোকৰ ছয়জন সাতজন থাক শ্বাৰ্ক থাকে এণ্ড তেওঁলোকে লোন দি মেলি ব্য়ৱসায় কৰিবৰ কাৰণে সহায় কৰে আৰু মানুহক তেওঁলোকে প্ৰভাৱিত এনেধৰণে কৰে যে তেওঁলোকোতো মানে বহুত সৰুৰ অৱস্থাৰপৰা গৈ এটা ডাঙৰ প'জিচন পাইছে গতিকে তেওঁলোকে মানুহক মানে সৰু মানুহবিলাকক লোন দি মেলি সি এটা ডাঙৰ মানুহ বনাব চেষ্টা কৰে ধৰ তেওঁলোকে ধৰক দহ পাৰ্চেণ্ট তেওঁলোকে ইণ্টাৰেষ্ট ল'ব পাৰে কিন্ত এটা কাম কৰিবলৈ এটা পথ মানে যোনটো মূলধন তেওঁলোকে লোন হিচাপে দিয়ে তো সেইটো কাৰণে তেনেদৰে মানে মানুহক লাহে লাহে ধনী বনাবৰ কাৰণে উৎসাহিত কৰি গৈ আছে